নতুন ৰেচিপিসমূহৰ বিষয়ে শিকিবলৈ মই ইউটিউবটোকে বিশেষকৈ ব্যৱহাৰ কৰোঁ কিবা এটা খাদ্য যেতিয়া নতুনকৈ বনাবলৈ লওঁ তেতিয়া ইউটিউবটো খুলি বিভিন্ন ইউটিউবাৰে তেওঁলোকৰ ৰেচিপিসমূহ দিয়ে আৰু সেই ৰেচিপিসমূহ চায়ে নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী লৈ মই খাদ্যসমূহ বনাও টিভি শ্বৰ ভিতৰত ৰং চেনেলত আমাৰ পাকঘৰ বুলি এটা শ্ব' দিছিলে সেইটোৰ পৰা চায়ে মই কিছুমান খাদ্য সামগ্ৰী বনাবলৈ শিকিছিলোঁ কিন্তু বিশেষভাৱে মই ইউটিউবৰহে সহায় লওঁ উইটিউবত ইউটিউবাৰসকলে ধুনীয়াকৈ তেওঁলোকৰ ৰেচিপিসমূহ বৰ্ণনা কৰে আৰু কিমান পৰিমাণৰ কি দিব লাগে সকলোবোৰ ভালদৰে বুজাই দিয়ে সেইবাবে মই তাৰ পৰাই চাই বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ